মই ৰাতি আঠটা বজাত এখন চিনেমা চাব খুজিছোঁ ৰুদ্ৰ সেইখন চিনেমাৰ টিকট পোৱা যাবনে দুটা টিকট হ'লেই হ'ব মিডিল ছিট হ'লে ভাল আৰু আৰু আপোনাৰ চিনেমা হলত বাকী খোৱা লোৱাৰ কিবা ব্যৱস্থা থাকিবনে মানে দোকান বা তেনেকুৱা ধৰণৰ তাৰ বিষয়ে জনাবচোন আৰু টিকেটটো মই কেনেদৰে বুক কৰিম সেইটো কথা অলপমান জনাই দিলে ভাল আছিল